আমাৰ ঘৰৰ ওচৰত বহুতকেইখন সাংস্কৃতিক কেন্দ্ৰ আছে স্কুল খুলি লৈছে বহুত দূৰ দূৰণিৰ পৰা আহি ইয়াত গোট বনাই বনাই ঘৰ ভাড়ালৈ লৈ নিজৰ নিজৰ ভাগে স্কুল খুলিছে স্কুল খুলি বেলেগৰ বাহিৰৰ দেশৰ বা আমাৰ ওচৰ চুবুৰীয়া বহু গাঁও সৰু সৰু ল'ৰা ছোৱালী শিকাইছে জ্ঞান দিছে সাংস্কৃতিক অৰ